হেল্ল' গোলাঘাট ফুডমাৰ্ট হয়নে অঁ মই এটা অৰ্ডাৰ দিছিলোঁ মানে ভাত ৰুটি আৰু মাংস সকলোখিনি দিছিলোঁ বাৰু ইয়াত আমি এটা নতুনকৈ ভাড়া ৰূম লৈছোঁ তাৰমানে কোনো ধৰ সুবিধা নাই সেইটো কাৰণে আমি সকলোখিনি একেলগতে অৰ্ডাৰটো দি দিলোঁ লগতে আৰু অকণমান ভালকৈ দিব আৰু আমি মানে ইয়াত কোনো সুবিধা নাই গিলাচ চিলাচ অলপ সৰহকৈ দি দিব দুটামান আমি ইয়াত মানে থাকি খাবৰ কাৰণে হয়তো অসুবিধা পাইছোঁ সেইটো কাৰণে সকলো গিলাচ থাল এনেকৈ দুটামান বহায়ো দিব সেইটো কাৰণে আপোনালোকক ফোন কৰিলোঁ